হেল্ল' অঁ এই এনেই আছো অঁ ভালেই তোৰ কেনেকুৱা অঁ দিগন্ত নেকি অঁ কাম চাম চলি আছে আৰু ঠিকে ঠাকে গৈ আছে বাকী চাহ তাহ খোৱা হ'ল অঁ খালোঁ খালোঁ নাই নাই কাকো লগ পোৱা নাই কেতিয়া যোৱা হ'ব আজি নাই কাইলৈ পৰখিলৈ নাযাওঁ আজি আবেলিকৈ ওলোৱা যাম অঁ নাই কোনো কোৱা নাই তেনেকৈ যাম বুলি আৰু মই কাকো কোৱাও নাই তই যাব যদি যাওঁ আৰু লগতে চাই আহোগৈ বহুতদিন ফুৰিবলৈও যোৱা নাই অঁ বাক অঁ তই এবাৰ ফোন কৰি চাবি নহ'লে আমি দুইটাই যামগৈ অঁ তই মোক ফোন কৰিবি মই ওলাই যাম অঁ বাকী চব